হেল্ল' অঁ শুনানা এই কালি বজাৰ যাব লাগা আছিলে তাকেতো ক'ত বজাৰ কৰিলে ভাল হ'ব হয় নেকি কিহত কিহত অঁ আৰু এই হেৰি বাবুৰ কাৰণে আৰু মাইনাৰ কাৰণে আৰু চেণ্ডেল ল'ব লগা আছিল অঁ চেণ্ডেল দোকানত যাব লাগব আৰু কিবা হেৰি এই হেৰি আছেনে আমাৰ কাৰণে কুৰ্তা পেণ্টবিলাক ডিচকাউণ্টত হ'বনে অঁ অঁ অঁ অঁ যাম দিয়ক আৰু হেৰি অলপ সময় লৈ হাঁ মই আৰু বজাৰো কৰিব আছে হেৰি চবজি বজাৰ অলপ আছে আৰু সিহঁতৰ কাপোৰখিনি ল'ম আৰু দোকানত ল'ব লাগিব চেণ্ডেল চবজি বজাৰ অঁ

অঁ অঁ অঁ কিবা ল'ব লগা আছে ল'ব লগা আছে যদি লৈ ল'লে হ'ল অঁ আছেনে অঁ অঁ অঁ অঁ অঁ হ'ব তাকে অঁ দিয়া হ'ব